অসম ভ্ৰমণ কৰাৰ সময়ত পৰ্যটকসকলে অভিজ্ঞতা ল'ব পৰা এটা বিশেষ ঠাই হ'ল বৰগছ এই হোটেলখন গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে আছে ই কাজিৰঙাৰ একেবাৰে আশে পাশে আছে ইয়াত এই হোটেলখনত গাড়ী ৰাখিবৰ কাৰণে পাৰ্কিঙৰ সুবিধা আছে পৰ্যটকসকলৰ খেলিবৰ বাবে সুবিধা আছে যোনসকল পৰ্যটক সাঁতুৰিবৰ বাবে ভাল পায় তেওঁলোকৰ কাৰণে সাঁতুৰিবৰ ব্যৱস্থা আছে জীমৰ সুবিধা আছে আৰু খাবৰ বাবে এখন হোটেল আছে ইয়াত ৰূমৰ ভাড়া দুহেজাৰৰ পৰা পাঁচ হেজাৰ ভিতৰত হয় যিসকল পৰ্যটকে অকলশৰীয়াকৈ থাকিব বিচাৰে তেওঁলোকৰ বাবে অকলশৰীয়া ৰূম পোৱা যায় যিটো আপোনাৰ দুহেজাৰ পৰা তিনি হেজাৰ ভিতৰত আহে আৰু এজনতকৈ বেছি থাকিব বিচাৰিলে তেতিয়া দামটো বেছি হয় তিনি হেজাৰৰ পৰা পাঁচ হেজাৰৰ ভিতৰত

সকলোবোৰ ৰূমতে এ চি কণ্ডিশ্যন আছে আৰু ইয়াত পৰ্যটকসকলে বিলাসীভাৱে থাকিব পাৰে ইয়াত থাকিলে কাজিৰঙাৰ ওচৰে পাঁজৰে ঘূৰিবলৈ সুবিধা হয় আৰু লগতে হাতী পাথৰ বুলি এটুকুৰা জেগা আছে যোনটো জেগাত অতি ওচৰতে যাব পাৰে আৰু বিভিন্ন ধৰণৰ সুবিধা ইয়াত পোৱা যায় আৰু হোটেলখন দেখিবলৈ বহুত ধুনীয়া হয় আৰু চি চি টিভি ৰ সুবিধা আছে য'ত সম্পূৰ্ণ নিৰাপদভাৱে নিজৰ গাড়ী বাহন ৰাখিব পাৰে